অতিথি পৰায়ণ অসমীয়া হিচাপে আমি সাধাৰণতে ঘৰলৈ যেতিয়া আলহী আহে তেতিয়া খুবেই আনন্দিত হওঁ মই বিশেষকৈ মই বুলিয়ে নহয় আমাৰ ঘৰখনৰ প্ৰায় প্ৰত্যেকগৰাকী ব্যক্তিয়েই আলহীক সেৱা শুশ্ৰূষা কৰাত মানে অতি পাকৈত বুলি ক'ব লাগিব কিয়নো কোনোবাই যদি মাত এষাৰ লগায় অহাৰ লগে লগে আহক বহক কৰাৰ পৰা আৰম্ভ কৰি কোনোবাই বঁটাখন লৈ আহিব বা আন কোনোবাই গৈ চাহ জলপানৰ ব্যৱস্থা কৰে ঠিক তেনেধৰণে আলহী বুলি ক'লে ঘৰখনত সাধাৰণতে প্ৰত্যেকেই আলহীৰ লগত সহযোগিতাটো কৰে কিয়নো আমি আলহীক চাহ জলপান দিয়াৰ পৰা প্ৰথমতে আমি আলহী এজন যদি ঘৰলৈ আহে আমি অসমীয়া হিচাপে প্ৰথমতে আমি তেখেতসকলক সেৱা এটা জনাওঁ সেৱা জনোৱাৰ পিছতে আমি বঁটাখন আগবঢ়াই দিওঁ আমাৰ যিহেতু তামোল পাণেই আমাৰ অসমীয়া সংস্কৃতিৰ এটা জড়িত হৈ আছে অসমীয়াৰ ঘৰত প্ৰথমতেই আমি তা তামোলখনহে আমি আগবঢ়াওঁ তাৰপিছতহে লাহেকৈ চাহ জলপানৰ ব্যৱস্থা কৰোঁ বঁটাখন আগবঢ়োৱাৰ লগে লগে তাৰপিছত যিমান পাৰোঁ চাহ চাহ কৰিবৰ কাৰণে সাধাৰণতে বজাৰৰ বস্তুখিনি আমি আনি খুওৱাতকৈ নিজে বনাই মেলি দিলে ভাল লাগে আৰু যেনে ধৰক জলপানটো ক'লে ক'বলৈ গ'লে আমাৰ বৰা চাউলৰ যিটো জলপান কোমল চাউল বুলি কয় সেইখিনি দিওঁ তাৰোপৰি তিলপিঠা ঘিলাপিঠা ঘৰুৱাভাৱে যিখিনি সাধাৰণতে প্ৰস্তুত কৰি উলিওৱা হয় সেই প্ৰস্তুত কৰি উলিওৱা খাদ্য সম্ভাৰেই আমি অতিথিক আপ্যায়ন কৰোঁ কিয়নো বজাৰৰ পৰা যিবিলাক ধৰক আমি আনো বিস্কুটেই হওক বা মিক্সাৰেই হওক বা বা অন্যান্য মছলাজাতীয় যিবিলাক পেকেটজাতীয় খাদ্য আছে সেই খাদ্যবিলাক সাধাৰণতে আমাৰ স্বাস্থ্যসন্মত নহয়ো সেইবাবে খুব কম আমি ব্যৱহাৰ কৰোঁ অতিথিক চাহ দিয়াৰ ক্ষেত্ৰত চাহ বিস্কুট এইবিলাক খুব কম ব্যৱহাৰ কৰা হয় কিন্তু বেছিকৈ আমি পিঠা চিঠা এইবিলাকেই দিওঁ আৰু তিলপিঠা বনাই দিওঁ লাড়ু চাড়ু বনাই থৈ দিওঁ নাৰিকলৰ লাড়ু বনাওঁ তাৰোপৰি কি হয় পকামিঠৈ বনোৱা হয় নিমকি বনাওঁ তেলত দিয়া পিঠা বনাওঁ বিভিন্ন ধৰণৰ এনেকৈ ভাপত দিয়া পিঠা বিভিন্ন ধৰণৰ আইটেম আছে এই গোটেইবিলাক যিমানখিনি পাৰোঁ বনাবলৈ চেষ্টা কৰোঁ আৰু প্ৰায় বনায়েই থকা হয় ঘৰত নিজে খাবৰ কাৰণেও বনোৱা হয় আলহী অতিথিক শুশ্ৰূষা কৰিবৰ কাৰণেও বনোৱা হয় কিয়নো এইবিলাক হ'ল আমাৰ অসমীয়া সংস্কৃতিৰ লগত জড়িত খাদ্য অন্যান্য বজাৰৰ পৰা অনা মিঠাই বা বিস্কুট এইবিলাকতকৈ এইবিলাকৰ কিছু গুণাগুণো আছে স্বাস্থ্যসন্মত কোনো ইয়াত কৃত্ৰিম নায় বা ৰাসায়নিক দ্ৰব্যৰ পৰা মিহলাই কিনে প্ৰস্তুত কৰা নহয় সেইকাৰণে তদুপৰি আলহী যেতিয়া আহে চাহ তামোল দিয়াৰ উপৰিও আমি পাৰিলে প্ৰায় এসাঁজ ভাত মানে খাই যাবলৈ অনুৰোধ কৰোঁ যিসকলে খাবলৈ আহে তেওঁলোককতো আমি খোৱা বোৱা যোগান খোৱা বোৱা এইবিলাক সকলোবিলাকতো কৰোঁৱেই খুৱাই বোৱুই পঠাওঁৱে তদুপৰি যিবিলাকে খাব নিবিচাৰে তেওঁলোককো এবাৰ অনুৰোধ কৰি চাওঁ খাই যায় নিকি বিশেষকৈ মই ৰন্ধা বঢ়া কৰি ভাল পাওঁ বুলি ক'লেও বেয়া নহয় কিয়নো বিভিন্ন ধৰণৰ শাক পাচলি যিবিলাক বনোৱা হয় সেইবিলাকে বিশেষকৈ আমি বজাৰৰ যিবিলাক বস্তু সেই বজাৰৰ যিবিলাক পাচলি সেইবিলাকতকৈ আমি ঘৰুৱাভাৱে বা জংঘলী হাবিজাতীয় যিবিলাক চব্জি আছে সেইবিলাকহে আমি বেছি ভাল পাওঁ আৰু কিয়নো সেইবিলাকৰ যেনে ধৰক ঢেকীয়া এমুঠি আনিলোঁ বা খুতুৰা এমুঠি বিচাৰিলোঁ বা ক'ৰবাত ভেদাইলতা মানিমুনি নৰসিংহ এইবিলাকৰ হয়তো ঔষধিজাতীয় গুণো আছে তদুপৰি কোনো ইয়াত ৰাসায়নিক দ্ৰব্য বা কে কীটনাশক দ্ৰব্য ইয়াত এইবিলাকত ব্যৱহাৰ কৰা নহয় গতিকে ঘৰুৱাভাৱে যিবোৰ শাক পাচলি আমি খেতি কৰি লওঁ সেই খেতি কৰা শাক পাচলিখিনিয়ে আমি আলহী অতিথিক ৰান্ধি বাঢ়ি খুৱাওঁ মই বিশেষকৈ মাছ মাংস বনাই ভাল নাপাওঁ আৰু ইমান এটা খোৱাও নহয় আৰু এইবিলাক তথাপিতো আলহী অতিথি আহিলে তেওঁলোকক ভালদৰে ধুনীয়াকৈ ৰান্ধি বাঢ়ি দিওঁ মাছ মাংস হওক বিশেষকৈ মই নিৰামিষখিনি বনায়েই বেছি ভাল পাওঁ পনীৰ চনীৰ বনাওঁ গতিকে নিৰামিষ আহাৰটোৱে বনোৱা হয় আৰু আটাইতকৈ ভাল লগা খাদ্য বুলি ক'বলৈ যিখিনি আমাৰ বইল কৰা হয় এই বিভিন্ন ধৰণৰ পাচলি মিক্স কৰি যিটো বইল কৰা হয় এই বইলখিনি আমাৰ কাৰণে বিশেষকৈ প্ৰিয় বুলি ক'ব লাগিব কাৰণ বইলটোৱে হ'ল স্বাস্থ্যসন্মত তাত কোনো মছলা ব্যৱহাৰ কৰা নহয় তেল ব্যৱহাৰ কৰা নহয় যদিও বইল কৰা হয় তথাপিতো তাত হাবিজাতীয়া যিবিলাক মছলা আছে সেইবিলাক আমি দিওঁ খাবলৈ সুস্বাদু হোৱাকৈ এই গতিকে মানুহ খায়ো ভাল লাগে ইমান স্বাস্থ্যৰো ক্ষতি নহয় গতিকে অসমীয়া হিচাপে ক'বলৈ গ'লে আমাৰ সাধাৰণতে থলুৱা যিখিনি খাদ্য সেই থলুৱা খাদ্যখিনিহে খোৱা হয় বা ৰন্ধা হয় আৰু সেই থলুৱা খাদ্যবিলাকৰ দ্বাৰাই অতিথিক আপ্যায়ন কৰা হয় সেইটো হ'ল আমাৰ আমি যিমানেই নিজৰ থলুৱা খাদ্যবিলাকৰ ওপৰত গুৰুত্ব দিম সিমানেই আমাৰ ইয়াৰ এই বস্তুবিলাকৰ মানে চাহিদাটোও বাঢ়ি যাব কিয়নো আমি আমাৰ যিখিনি থলুৱা খাদ্য আছে এইবিলাকৰ ওপৰত আমি বিশেষকৈ গুৰুত্ব দিয়া নহয় আমি কিয়নো আজিকালি ল'ৰা ছোৱালীখিনিয়েতো বেছিকৈ বেয়াই পায় বুলি ক'লেও বেয়া নহয় তেওঁলোকেতো বজাৰৰ বস্তুবিলাকহে ভাল পায় তদুপৰি এইবিলাকৰ যে কিবা এটা ক্ষতিকাৰক গুনাগুণ আছে সেইখিনি তেওঁলোকে নুবুজে বা নাজানে সেইকাৰণে তেওঁলোকৰ সেইটোৰ প্ৰতি আগ্ৰহ বেছি কিন্তু আমি বা মই এই এইখিনিৰ পৰা অলপ বিৰত থাকোঁ প্ৰায় নিৰামিষটো ৰান্ধো আৰু মাছ মাংস ৰান্ধিলেও বজাৰৰ মা মছলাবিলাক ইমান ব্যৱহাৰ কৰা নহয় সাধাৰণতে ঘৰুৱাভাৱে যিখিনি মছলা থাকে হাবি যে পৰা পোৱা যিবিলাক মছলা থাকে সেইবিলাকহে ব্যৱহাৰ কৰোঁ আৰু বিশেষকৈ বইল চব্জিখনেই আমি বেছি বনাই ভাল পাওঁ